হেল্ল' অঁ দীপ ভাইটি মই সেই ভেৰপৰা বৰুৱা চুকৰ পৰা কৈছোঁ তোমাৰ টমটমখন যাব নেকি বাৰু এফালে মই হাতীগড়লৈ যাম বুলি ভাবিছিলোঁ তুমি আহিব পাৰিবা নাই বাৰু তুমি আহিবাচোন যদি পাৰা ফোনটো মোক কৰিবা তেতিয়া মই ওলাই থাকিম তুমি আহি লৈ যাবাহি দেই তুমি খবৰটো কৰিবাচোন পাৰা নোৱাৰা